হেল্ল' মই চাৰি নম্বৰ ৱাৰ্ডৰ পৰা কৈছিলোঁ মই আধা ঘণ্টাৰ আগতে আপোনালোকৰ ৱেবচাইটৰ জৰিয়তে মই এটা ডিনাৰ অৰ্ডাৰ কৰিছিলোঁ ডিনাৰটোত আপোনাৰ আছিল ফ্ৰাইড ৰাইচ ম'ম' আৰু চিকেন ৰোল আৰু চাওমিন কিন্তু বহুত সময় অপেক্ষা কৰিলোঁ আপোনালোকেতো এতিয়ালৈকে ডেলিভাৰী দিয়া নাই ডেলিভাৰীটো আধা ঘণ্টাৰ ভিতৰতে দিয়াৰ কথা আছিলে মোৰ বাচ্ছাটোৱে বহুত আমনি কৰি আছে গতিকে উপায় নাই এতিয়া সময়ো বাজি গ'ল চাৰে সাতটা বাজিলে গতিকে যদি বেয়া নাপায় অৰ্ডাৰটো কেঞ্চেল কৰক আমি ফেমেলীয়ে অলপ বাহিৰত গৈ পেলাই খাই আহিম কথাষাৰ কোৱাৰ বাবে আপোনালোকে বেয়া পাব নালাগে মই অনলাইনযোগে যিটো পে'মেণ্ট কৰিছিলোঁ যদি আপোনালোকৰ অসুবিধা নহয় পে'মেণ্টটো কেঞ্চেল কৰি তো মোৰ একাউন্টচলৈ ৰিটাৰ্ণ কৰি দিলে মই ভাল পাম

মোক সময়মতে অৰ্ডাৰটো দিব নোৱাৰিলে আপোনালোকে যদি লোকেচনৰ প্ৰব্লেম আছিলে তেতিয়া হ'লে মোক ফোন কৰি পেলাই সোধা হ'লে ভাল আছিল কিন্তু আপোনালোকে কোনো ফোনো নকৰিলে গতিকে আৰু উপায় নাই মই আপোনালোকৰ পৰা অৰ্ডাৰটো কেঞ্চেল কৰিবলৈ বিচাৰিলোঁ যি হওক বেয়া নাপাব ধন্যবাদ